মদে আমাৰ স্বাস্থ্য হানি কৰে মদ অত্যাধিক মদ খোৱাৰ ফলত আমি আমাৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাওঁ মই প্ৰায়েই দেখিছোঁ যে মদ খোৱা মানুহে নিজৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে তেওঁলোকে নিজেই গম নাপায় তেওঁলোকে কি কৰিছে কি খাইছে ক'লৈ গৈছে কেতিয়াবাতো তেওঁলোকে নিজৰ কাষতে থকা মানুহ এজনকো চিনি পাবলৈ নোৱাৰে মদ খোৱাৰ ফলত শৰীৰত বহুতো সমস্যাই দেখা দিয়ে মদ খোৱাৰ পাছতে শৰীৰৰ যোনবিলাক স্নায়ু অংগ আছে সেই অংগবিলাকে স্নায়ু প্ৰেৰণা মগজুলৈ কঢ়িয়াই নিবলৈ নোৱাৰা হয় যাৰ ফলত তেওঁলোকৰ শৰীৰত কিবা যদি আঘাত পায় সেয়াও তেওঁলোকে অনুভৱ কৰিব নোৱাৰে মদ অত্যাধিক মদ খোৱাৰ ফলত শৰীৰত শৰীৰটো ফুলি উঠে শৰীৰৰ যোনটো লিভাৰ লিভাৰ নষ্ট হৈ যায় লিভাৰ নষ্ট হৈ যোৱাৰ ফলত শৰীৰত বিভিন্ন অংগ যেনে পেট লিভাৰৰ কাষত পানী জমা হয় পানী জমা হোৱাৰ ফলত মানুহজন পেট বিষ হয় প্ৰস্ৰাৱ কৰিব নোৱাৰে খাদ্য হজম কৰিব নোৱাৰা হয় যাৰ ফলত তেওঁলোকে চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হয় মদ খাই যেতিয়া তেওঁলোক এটা অভ্যাসত পৰিণত হয় তেওঁলোকে নিজৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাই আৰু বৰ আচৰিত ধৰণে পাগলৰ দৰে ব্যৱহাৰ কৰে আমাৰ গাঁৱৰে বতীয়া গগৈ বুলি খুৰা এজন আছিলে সেই খুৰাজনৰ নিজৰ মা দেউতাকৰ বাহিৰেও তেওঁৰ পত্নী আৰু এগৰাকী ছোৱালী সন্তান আৰু এজন ল'ৰা সন্তান আছিলে তেওঁ বয়স হৈছিল মাত্ৰ ছয়ত্ৰিছ বছৰ এই ছয়ত্ৰিছ বছৰ বয়সতে তেওঁ ইমানেই বেছিকৈ মদ খাবলৈ ল'লে যে মদ খোৱাৰ কাৰণে তেওঁৰ শৰীৰৰ লিভাৰ নষ্ট হৈ গ'ল লিভাৰ নষ্ট হৈ কিডনিলৈকে এফেক্ট কৰিলেগৈ তেওঁৰ সংসাৰত থকা সেই ছোৱালীজনী পঞ্চম শ্ৰেণী পাইছিলহে মাত্ৰ ল'ৰাজন নৱম শ্ৰেণীত আছিল দুবছৰ পাছতে তেওঁ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ল হয় কিন্তু দেউতাকৰ এই অৱস্থাৰ কাৰণে ল'ৰাজনে পঢ়া সামৰি পিনাই কাম কৰিবলগীয়া হ'ল দেউতাকৰ তেওঁ নিজেই কাম কৰি দেউতাকৰ চিকিৎসা কৰালে কিন্তু দেউতাকে যেতিয়া কথা নুশুনি পিনে বাৰে প্ৰতি বাৰে প্ৰতি মদ খাবলৈ গুচি যায় তাৰ ফলত গৈ তেওঁলোকৰ ল'ৰাজনে অৰ্জন কৰি অনা টকাকেইটাও শেষ হ'ল আৰু তাৰে পাছত ল'ৰাজনৰ শিক্ষাও আধাতে সামৰিবলগীয়া হ'ল শিক্ষা সামৰি মেলি তেওঁ জীৱনটো আধাতে এই ফুল কোমলীয়া বয়সতে মৰহি যোৱাৰ পাছতো তেওঁ দেউতাকক বচাব নোৱাৰিলে এনেদৰে মই মোৰ চকুৰ আগতে গাঁৱৰে এখন ঘৰ ধ্বংস হৈ যোৱা দেখিছোঁ এই সৰু যে ফুল কোমলীয়া ল'ৰাজনৰ কিবা জানো ভুল আছিল তেওঁ যে দেউতাকৰ কাৰণেই এই মদৰ কাৰণেই বিশেষকৈ নিজৰ পঢ়া সামৰিবলগীয়া হ'ল তেওঁ এই মদ বোলা বস্তুটোৰ কাৰণেই নিজৰ জীৱনটো শেষ কৰি দিবলগীয়া হ'ল